হয় কাপোৰ ধুবলৈ মই ডাঙৰ বাল্টিং বা ডাঙৰ গামলা ব্যৱহাৰ কৰোঁ তাত প্ৰথমে ফুলকৈ সম্পূৰ্ণকৈ পানী ভু ভৰ্তি কৰি তাত কাপোৰখিনি তিয়াই লওঁ ছাৰ্ফ দি প্ৰথমে তিয়াই লওঁ মই কাপোৰবোৰ ব্ৰাছেৰে ঘঁহি ব্ৰাছে ঘঁহিয়ে ধোৱা হয় কাপোৰ ধোওঁতে যাতে পানীখিনি বেছি নষ্ট নহয় তাৰবাবে ডাঙৰ বাল্টিং বা এটা গামলাত পানীখিনি লৈ ল লোৱা হয় দুবাৰ কাপোৰখিনি দুবাৰ তিনিবাৰকৈ সেই একেখিনি পানীয়ে ব্যৱহাৰ কৰা হয় যাতে বেছি পানী খৰচ নহয় যাতে অবাবত নষ্ট নহয় সেইকাৰণে মই ডাঙৰ টিং ডাঙৰ বাল্টিং বা ডাঙৰ গামলাত পানীখিনি মাৰি লোৱা হয় ভৰ্তি কৰি লোৱা হয় আৰু কাপোৰ প্ৰধানকৈ বৰষুণ বতৰত যদি নুশুকাই তেতিয়াহ'লে মানে এনেকৈ জুইৰ সেক দি ব্যৱহাৰ কৰা হয় বা ওপৰত কেতিয়াবা ফেন চলাই ব্যৱহাৰ কৰা হয় বা কেতিয়াবা ইস্ত্ৰি দিও শুকুৱা হয়